বন্ধু ব'লা আজি ক'ৰবালৈ ওলাই যাওঁ খনিকৰ পাৰ্কলৈ যাওঁ সন্ধিয়া ছয়মান বজাত যাম কেনে হ'ব খোজকাঢ়িবলৈকে যাম দৌৰিবলৈ নাযাওঁ ৰাতিপুৱা মই দৌৰি আহিলোঁ বাৰু বাছতে যাম অলপ সময় খোজকাঢ়ি সাতটামান বজাত ঘৰলৈকে গুচি আহিম আৰু হ'ব তেন্তে তুমি হেৰি এক কাম কৰিবা ছটা বজাত ৰেডী হৈ থাকিবা আমি একেলগে ফুৰিবলৈ যাম তাত ঠিক আছে